হয় কওক অঁ হয় হয় টুৰিষ্ট গাইড হয় কওকচোন হয় কাজিৰঙা অভয়াৰণ্য হয় মই আপোনালোকে কেইজন মানুহ আহিব পাঁচজন আহিব আপোনালোকে কেইদিনমানৰ কাৰণে আহিব পাৰিব মোক জনাব পাৰিব নেকি ঠিক আছে আপোনালোকে এসপ্তাহ থাকিব ন মই আপোনালোকক এটা কথা জনাই দিব বিচাৰিছো যে আমাৰ বিভিন্ন ধৰণৰ চাফাৰি আছে ঠিক আছে আমাৰ জিপ চাফাৰি আছে আপুনি এলিফেন চাফাৰি কৰিব পাৰিব আপুনি আৰু আন এনেকুৱা ফেচেলিটিও আছে আপুনি গাইড লৈ পেলাই ফুৰি আহিব সেনেকুৱা সেনেকুৱা ফেচেলিটিও আছে আমাৰ জিপ চাফাৰিত আমি পাৰ পাৰ্চন পাৰ পাৰ্চন আমি চাৰ্জ কৰোঁ আপোনাৰ ষোল্লশ টকাকৈ আৰু এলিফেন চাফাৰিত আমি পাৰ পাৰ পাৰ পাৰ্চন আমি চাৰ্জ কৰো বাইশ টকাকৈ ঠিক আছে বাইশ টকাকৈ আৰু তেনেকৈ অলপ বেছি মানুহ হ'লে অলপ কমোৱা যায় বাৰু সেইটো একো প্ৰব্লেম নাই এনেই আপোনালোকে আহি পেলাই ইয়াতে থাকি কাজিৰঙা নেচনেল পাৰ্কতে থাকিব নে হয় হয় থকাৰ ব্যৱস্থাও আছে আমাৰ এইবিলাক একো টেনচন নাই আমাৰ থকা ব্যৱস্থা বিভিন্ন ধৰণৰ আপোনাৰ চব ফেচেলেটি আছে পাৰ নাইট আমাৰ হেৰি ৰুম ভাড়া হৈছে আমাৰ বাৰশ টকাকৈ আপো আপোনালোকে যিহেতু আপোনালোকে অলপ বেছিকৈ আহিব বেছিকৈ মানুহ আহিব আমি অলপ কিবা এটা কনচেচন কৰি দিব পাৰিম কিন্তু আৰু আপোনাক কিবা হয় হয় আপুনি হয় হয় আপুনি গোটেইখিনি ফেচেলিটি পাব কাৰণ আপুনি এসপ্তাহ কাৰণে আহিবতো আমি এসপ্তাহৰ কাৰণে আপোনাক আপোনাক কিবা কৰিব লাগিব চ' আপোনাক মই নিশ্চয় আপোনাক মই অলপ কনচেছন কৰি দিম আপোনাক কৰি দিম বাকী আপুনি আপুনি কেই কেই তাৰিখে মানে আহিব অঁ ঠিক আছে হ'ব কালি কালি আহি পেলাই মোক ফোন এটা কৰিব মই আপোনাক নিজে পিকআপ কৰিম য'ৰ পৰা আপুনি আহে

ঠিক আছে থেংক ইউ